অঁ অঁ কোৱাচোন হয় অঁ আচ্ছা আচ্ছা তোমাৰ তোমাৰ দেউতাৰ নামত আছে নহয় অঁ মাটিডোখৰ তোমালোকে ডাগ নম্বৰ পাট্টা নম্বৰটো লাগিব হা অঁ ডাক নাম্বাৰ পাট্টা নাম্বাৰটো জানিব লাগিব আৰু পিছত তাৰমানে এইটো লৈ আমি চাৰ্কল অফিচত যাব লাগিব চাৰ্কল অফিচত গৈ আমি তাৰ মণ্ডলক লগ ধৰিব লাগিব মণ্ডল থাকিব তাতে তাতে আমি ট্ৰেছ মেপটো চাব লাগিব ট্ৰেছ মেপ চাই কেনেকৈ কি কৰা যায় আমি মানে এইখিনি কৰিব লাগিব হা তাৰপাছত ৰেজিষ্টাৰ ৰেজিষ্টাৰ অফিচত যাব লাগিব সেইটো কৰিব লাগিব গতিকে তুমি কাগজখিনিতো আছে মানে কি খাজনা দিয়া আছে নে নাই আছে আছে নহয় তুমি এটা কাম কৰা তেতিয়াহ'লে কাগজখিনি লৈ এইটো অফিচত যাব লাগিব অঁ মই মই এইকেইদিনটো মোৰ কি আছে কাম আছে এতিয়া অহা সপ্তাহত সোমবাৰ মানত আমি যাম সোমবাৰ মানত আমি গৈ এ ধৰক আমাৰ চাৰ্কল আমাৰ এতিয়া বালিজনা চাৰ্কল পৰিছে হাঁ আগতে আমাৰ মাটিয়া চাৰ্কল আছিলে কিন্তু এতিয়া আমাৰ কি হৈছে চাৰ্কল বদলি গ'ল চাৰ্কলটো বালিজনা চাৰ্কল বালিজনা চাৰ্কলটো গৰপাট অফিচটো আছে এতিয়া হা গৰপাটেই আছে অফিচটো তাতে যাব লাগিব তাতে আমি প্ৰথমতে মণ্ডলক লগ ধৰিব লাগিব মণ্ডলক লগ ধৰি মানে কামখিনি কৰ আৰু বসুন্ধৰা থ্ৰী আহি আছে কিন্তু হা এই বসুন্ধৰা থ্ৰী আহি আছে বসুন্ধৰা থ্ৰীৰ যোগেদিও পৰা যায় এইটো কোৱা যায় তো গতিকে আগতীয়াকৈ যদি লাগে নামত উঠাব খুজা তেতিয়াহ'লে আমি আগতীয়াকৈ গৰপাট গৈ আমি কৰাব কি এপ্লাই কৰি দিব ল আজিকালিতো আৰু অনলাইন অনলাইনত কৰিব লাগিব অঁ নাই নাই নাই অনলাইন অ অনলাইনে এপ্লাই কৰিব লাগিব আজিকালি মানে প্ৰথমতে আমি জানি ল'ব লাগিব হা প্ৰথমতে আমি জানি ল'ব লাগিব মণ্ডলৰ পৰা হা মণ্ডলৰ পৰা জানি ল'ব লাগিব তাত প্ৰচেছটো আমি জানি ল'ম কেনেকৈ কি কৰিলে হয় নামত উঠোৱা যায় এইটো তাৰপিছত ৰেজিষ্ট্রে চাব ৰেজিষ্ট্রাৰৰ অফিচত যাব লাগিব তাত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব তোমাৰ নামত হা এইখিনি আৰু কিবা আছে আচ্ছা আচ্ছা অ হ'ব তেতিয়াহ'লে তেতিয়াহ'লে আমি অ সোমবাৰ মঙলবাৰ মানত গুচি যাওঁ এটা সোমবাৰ মানত অঁ অঁ আচ্ছা হ'ব হ'ব তেতিয়াহ'লে আমি দহটামানত ইয়াৰ পৰা গ'লে হ'ব অঁ আচ্ছা আচ্ছা হ'ব অঁ